হেল্ল' ডেলিকেচি হয় মই এটা গৰম পানী অৰ্ডাৰ আছিলে আজি সাতমান বজাত দিবহি বুলি কৈছিলে কিন্তু সাতমান বজাত মই ঘৰত নাথাকো আপোনালোকে ঘৰত দি গ'লেও হ'ব কিন্তু মই বিশেষ কাৰণত তেজপুৰ আহিব লগা হ'ল আহিব লগাত মই ঘৰ পোৱালে দহ মান বাজিবও পাৰে দহ মান বজাত খাব পৰাকৈ যদি মোৰ পেকেটিংটো যদি গৰম হৈ থাকে তেনেকুৱা এটা পেকেটিং দিব তাৰ কাৰণে যোনটো আপোনালোকক তাৰ উপৰি পইচা দিব লাগে সেই পইচাটো দিবলৈও মই ৰাজি আছো ঠিক দহ মান বজাত খাব পৰাকৈ গৰম হৈ থাকিবলৈ আপোনালোকে পেকেটিংটো তেনেকৈ এটা ভাল পেকেটিং মোক দি দিলে ঘৰত দি আহিলেই হ'ব